যোৱাবাৰ অনুষ্ঠিত হোৱা আৰ্টৰ প্ৰদৰ্শনী এখনলৈ গৈছিলোঁ যিহেতু আৰ্টৰ প্ৰদৰ্শনীখন অনুষ্ঠিত হৈছিলে আমাৰ ওচৰৰে বিশ্বনাথ কলেজত তাত গৈ মই দেখিলোঁ যে ভিন্ন ভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে আৰু এই প্ৰদৰ্শনীত নিজৰ প্ৰতিভা প্ৰকাশ কৰিছিলে মই গৈ দেখিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইমান প্ৰতিভা যে লুকুৱাই আছে সেয়া যদি আমাৰ অঞ্চলৰ বাহিৰলৈ যায় সিহঁতে ইমান উন্নতি কৰিব পাৰে আৰু তাত গৈ মোৰ বহুত ভাল লাগিলে বেলেগ বেলেগ জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ কলা দেখিলোঁ ইমান ধুনীয়াকৈ চিত্ৰ আঁকিছে ৱাল পেইন্টিং কৰিছে আৰু নিজৰ পেইন্টিংসমূহ প্ৰদৰ্শনীলৈ আনিছে আৰু তাত মানুহে কিনিছেও আৰু যিহেতু নিজৰ হাতেৰে বনোৱা পেইন্টিঙৰ মূল্য অলপ বেছি থাকে মানুহবোৰে বুজি মেলি পেইন্টিঙসমূহৰ পইচাও দিছে